হেল্ল' হয় এই মই যে গেছৰ অৰ্ডাৰ কৰিছিলোঁ তাতে লাগিছেনে অঁ মই হেৰি কেতিয়া পাবহি বাৰু এতিয়া আ মোক লাগিছিলে গেছৰ চিলিণ্ডাৰটো গম পাইছোঁ ইমান দেৰি হৈছে মই অথনিৰ পৰা ৰখি আছোঁ আপোনালোকে সোনকালে পাবহি বুলি কৈছিলে মোক এতিয়া দৰকাৰ মানে হৈছে হয় ক'ত পাইছেহি অঁ অঁ পাৰিলে সোনকালে আহক মোৰ মানে একদম ইমাৰজেঞ্চি লাগে আৰু চিলিণ্ডাৰটো

অঁ হয় হয় হয় গম পাইছোঁ আপোনালোকে যিমান পাৰে সোনকালে আহিবলৈ চেষ্টা কৰক অঁ মই এই আপোনালোকে চিনি পাবই মই ঘৰৰ সন্মুখতে আ আমি দিয়া এড্ৰেছটোমতে ৰখি আছোঁ বাৰু অঁ অঁ অঁ মই সেইটো উলিয়াই তৈছোঁ আপুনি বাৰু সেইটো ইমান টেনশ্যন কৰিব নালাগে খালী আপোনালোক সোনকালে অহাৰ ব্যৱস্থা কৰক আৰু অঁ অঁ মোৰ মানে একদম জৰুৰী হৈছে আৰু চিলিণ্ডাৰটো অঁ ঠিক আছে আহক সোনকালে আৰু অঁ হ'ব দিয়ক অঁ